আচলতে কি হয় আমাৰ ইয়াতেটো হেনা কোম্পানী চোম্পানী নাই এতিয়া আমাৰ ইয়াতে ইয়াৰপৰাই চাকৰি কৰিব যায় গুৱাহাটীত গুৱাহাটীত যায় কি ছিকিউৰিটি গাৰ্ড এই ক'ৰবাত দোকানত থাকে ছেলছমেন হৈ আৰু নহ'লে আৰু কাৰোবাৰ ঘৰত ভাত ৰান্ধে কোম্পেনীত কিবা সৰু সুৰা আৰু এইবিলাক হেৰি কৰিব যায় লাইফ ইঞ্চুৰেনছ কৰিব যায় গালি খাইও মৰে এই সেইবিলাক কৰে আমাৰ এতিয়া দেখোন ইয়াতে বেছিভাগেই এইবিলাক ৰান্ধনী পুৰোহিত যোগালী এইবিলাকেই হয় অ' টাউনৰ কিন্তু গুৱাহাটীত যাব ভালপায় কাৰণ তাতে পইচা বেছি পাই আমাৰ গাওঁতনো কোনে এইবিলাক কৰিলে পইচা দিব অলপ কম পাই কাৰণে গুৱাহাটীত যায় ভালপায় কিন্তু আমাৰ এই অলপ লেখা পঢ়া কৰা মানুহখিনিয়ে স্কুল টোলত আজিকালি আমাৰ ইয়াতে প্ৰাইভেট স্কুলটো হৈছে দুখন এখন তাতে কৰে কৰিলে কি হ'ব গৰু খটা দিয়ে দি পেলাই পইচা দিয়ে অলপমান আৰু টেটটো কেইজন মানে পাইছে সেইবিলাকেও চাকৰি কৰি আছে এল পি স্কুলত আমাৰ হাইস্কুলতো কৰিছে কিন্তু আজিকালিৰ আৰু ছোৱালীবিলাক গাঁৱত থাকিব ইচ্ছা নকৰে গুৱাহাটীত আহে আহিলেও আৰু চাকৰি গৰ্ভমেন্ট চাকৰি নাপায় এই সেইবিলাখনত যায় আৰু এই ক'ৰবাত এই ছেলছমেন কৰে কোনোবা মাৰ্কেটিঙৰ কামো কৰে এইবিলাক ঘৰে ঘৰে যায় বস্তু বেচে কোম্পানীৰ বস্তু এইবিলাকেই কাম আৰু